এইটো শিমলুগুৰি ৱাইন শ্বপখন আছে যে এইটো ষ্টেট বেংকটোৰ ওচৰত সেইখনত লাগিছেনে বাৰু এইটো অঁ দাদা মই এই টেঙাপুখুৰীৰ পৰা ক'লো মানে আমাৰ এই কাইলৈ এটা পাৰ্টি এটা আছে মানে তাৰ কাৰণে অলপমান মানে আপোনাৰ তাত কিবা লোকেল মানে মদ পায় নেকি আপোনাৰ ধৰি লওক হাজ চাজ এইবিলাক মানে আজিকালি বটলৰ ছিষ্টেমত নতুনকৈ

এই সেইটো যে চুলাইটো আছে যে পলিথিনত বিকে যে সেইটো আছেনে আপোনালোকৰ ওচৰত কাইলৈ আপোনাৰ ধৰি লওক আপুনি আপোনালোকৰ কাইলৈ কেইটা বজাত খুলিব নটা বজাত খুলিব নহ্ মই তেন্তে বাৰটামান বজাত মই যাম নহ'লে কাৰোবাক হ'লেও পঠাই দিম অৰ্ডাৰটো মানে আপোনাৰ ধৰি লওক এনেকুৱা এই যিটো মই ক'লো পেকেটত যিটো পায় পেকেটত পায় যে চুলাইটো তেনেকুৱা আপোনাৰ বিশ ত্ৰিছ পেকেটমান লাগিব মানে পঁচিছ পেকেটমান ধৰি থওক আপুনি আৰু মোটামুটি অঁ অঁ লিখকচোন আপুনি পঁচিছ পেকেটমান সেইটো ধৰি থওক অঁ তাৰপাছত যিটো আপুনি দেশীয় সুৰা কৈছিলে সেইটো দেশীয় সুৰা মানে আপুনি কোনটো কথা কৈছিলে বাৰু অঁ সেইবিলাক নহ্ সেইবিলাকৰো পোন্ধৰমান এনেকুৱা দুইটা মিলাই মেলি মানে ৰাইন' মষ্টি দুইটা মি পোন্ধৰটামানৰ অঁ পোন্ধৰ পোন্ধৰই দিয়ক মানুহ আছে মানে অলপ সৰহকৈ কিবা এটা পাতিছো নহ্ আমি ইয়াত অঁ এই পোন্ধৰ পোন্ধৰ কৰি দিয়ক অঁ তাৰপাছত এইটো বগাটো যিটো সাজ সাজৰ সেইটো পাম নেকি অঁ সাজ লাগিব সাজৰ বটল হিচাপে বিকেনে আপোনালোকে বটল মানে এনেকুৱা যিটো অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেই তেনেকুৱা সাজৰ বটল আপুনি ধৰি লওক তেনেকুৱাও তেনেকুৱা ত্ৰিছটামান দি দিব আৰু বাকী আৰু বাকী মানে অলপ এই বিদেশী অলপো লাগিছিলে মানে গম পাইছে নহ্

অঁ সেইটোৱে তাত ডাৰেক্ট পাই যাম নহ্ সেইটো অঁ অঁ তেন্তে সেইটোৱে আৰু কি এডভান্সটো অঁ দিম বাৰু আপুনি মোটামুটি এনেই মানে মুঠতে অঁ মুঠতে কিমান হ'ব বাৰু দামটো আপুনি সেইটো কওকচোন তেতিয়া তাৰপৰা চাই আপোনাক এডভান্সটো দিম মই এতিয়াই ফাইভ থাউজেণ্ড নহ্ এতিয়া তেন্তে আপোনাক সেই কিমান টু থাউ টু থাউজেণ্ডমান দিলে হ'বনে ৱান দিলেও হ'ব নেকি অঁ ওৱান থাউজেণ্ড আপোনাৰ এই নাম্বাৰটোতে পঠাম নহ্ অঁ অঁ ঠিক আছে দিয়ক তেন্তে হ'ব দিয়ক কাইলৈ লগ পাম তেন্তে অঁ অঁ অঁ